বাহিৰা কাৰ্য বুলি ক'লে মই ক্ৰিকেট খেলা বহুতেই ভাল পাওঁ ক্ৰিকেট খেলিও ভাল পাওঁ আৰু চাইয়ো ভাল পাওঁ ওৱ তাতে মোৰ এটা এটা স্মৰণীয় কাহিনী আছে তাৰ মানে মই বি এ প বি এ পৰীক্ষা দি থাকোঁতে ক্ৰিকেট খেলা চলি আছিল ওৱৰ্ল্ড কাপৰ দিনা এগজাম আছে এগজাম পঢ়িবা এৰি ক্ৰিকেট চাই ক্ৰিকেট খেলা চাই ক্ৰিকেট হাৰিছে মনৰ দুখতে বাগৰ দি আছিলোঁ ইমানেই নিচা মোৰ মানে এই ক্ৰিকেটৰ প্ৰতি বহুতেই সেই আছে আৰু এইবিলাক থিয়েটাৰ চিয়েটাৰ চাই ভাল পাওঁ ঘূৰি ফুৰি মোৰ এইমানে তাৰ মানে মই ঘূৰা ফুৰা এইবিলাকত এই পিকনিক পাৰ্টী আৰু ঠাই চাই মই বহুতেই ভাল পাওঁ মই তাৰ প্ৰকৃতিৰ প্ৰকৃতিৰ প্ৰতি মোৰ এটা বৰ আকৃষ্ট মন মই প্ৰকৃতিৰ গছ ৰুই ফুলনিৰ বাগিছা পাতি এইবিলাক কৰি বহুত ভাল পাওঁ মানে মই প্ৰকৃতি মই প্ৰকৃতিৰ লগত জড়িত প্ৰকৃতিৰ বস্তুৰ লগত মোৰ এটা ওতঃপ্ৰোত সম্পৰ্ক মই তাৰ মানে মানে মই দিনটোত তাৰ মানে যদি কিবা নাই গছপুলি ৰুই ফুল পাতি এইবিলাক ৰুই পঢ়া পাত পঢ়া মোৰ এটা কৰ্তব্য মই পঢ়িও বেছিকৈ পঢ়া শুনাত পঢ়িয়ো মই বহুত ভাল পাওঁ এইবিলাক কৰি মই বহুত ভাল পাওঁ আৰু এনেই ঘূৰা ফুৰাৰ প্ৰতি মোৰ নিচা আছে বাহিলক আউটিঙত যাওঁ মাজে মাজে এইবিলাক চাই ফুৰোঁ এনেহেন আৰু মোৰ এটা এই গান গাওঁ গান গোৱাটো মোৰ গান গোৱাটো মোৰ হবীয়ে মই গান গাই বহুত ভাল পাওঁ মই সৰুৰ পৰাই এটা সৰু সুৰাকে মই গান গাইছিলোঁ সৰুৰ পৰাই গান গাইছিলোঁ আৰু গানৰ প্ৰতি এটা বহুত নিচা আছে মোৰ আজিও মই তাৰ মানে পুৰণি গান আৰু বেছি ভাল পাওঁ পুৰণি গানৰ প্ৰতি মোৰ একদম আৰু মই নিজে কিবা এটা কাম কৰি থাকিলেও পুৰণি গান মই গুণগুণাই থাকি ভাল পাওঁ এনেকুৱা আৰু মই গান আৰু প্লেটফ'ৰ্ম পালে মই গানো গাওঁ মোৰ ছোৱালীটোতোকো মই গানৰ কাৰণে মই ইমপ্ৰেছ কৰোঁ আৰু খেলা খেলাটো মই খেলা এইবিলাক এই বেছিকৈ ক্ৰিকেট ক্ৰিকেট বেডমিণ্টন এইবিলাক খেলোঁ খেলি মই এটা তাৰে এটা মনো মনত এটা এনেই এনজয় আৰু এনজয়ৰ কাৰণে খেলোঁ ভাল লাগে খেলি তাৰ ছোৱালীটোৰ লগতে খেলোঁ মই তাৰ পৰা আৰু মোৰ ছোৱালীটোকো অলপ এডভাইচ কৰোঁ এই প্ৰকৃতিৰ লগত মানুহ জড়িত থাকিব লাগে গছ গছনি ৰোৱা শিকাইছোঁ সৰুৰ পৰা শিকাইছোঁ মোৰ ছোৱালীৰ জন্মৰ বছৰে বছৰে মই একোডাল একোডাল ছোৱালীটোৰ নামত গছ ৰুইছোঁ এই এইকাৰণে ৰুইছোঁ তাৰ মানে প্ৰকৃতিৰ প্ৰতি মোৰ এটা তাৰ মানে মই এনে এই গা গছ পুলি ৰোৱা মোৰ এটা তাৰ মানে মোৰ এটা এই হেবিট হান হৈ গৈছে আৰু মোৰ মনটো এনেকুৱা এটা ভাব হয় ৰাস্তাৰ কিনাৰে কিনাৰে গছবিলাক কাটে সেই গছবিলাক যে কাটে মোৰ মনটো বৰ বেয়া লাগে এনেকুৱা লাগে মই যদি কোনোবা দিনা সুবিধা পালে গোটেই ৰাস্তাতে কিজানি কি মই গছ পুলি ৰোব ইচ্ছা তাৰ মানে মোৰ নামৰ কাৰণে নহয় মই প্ৰকৃতিৰ কাৰণে মই গছ গছ ৰোব ইচ্ছা যায় এই চৰাই চিৰিকটি এইবিলাক দেখি মই বহুতে ভাল পাওঁ মোৰ এইবোৰক মোৰ তাৰ মানে মোৰ প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতি মোৰ কিবা সৰুৰ পৰাই আকৃষ্ট আৰু এই ফুল বা ফুলনি বাগিছা পাতা এই খেতি কৰা চব্জি তব্জিৰ খেতি পৰ্যন্ত মই নিজে নিজঅ দা কুঠাৰেৰ মাৰিয়ো মই চব্জি কৰাৰ ৰেকৰ্ড আছে মই আজি লৈকেও মই তাৰ মানে এই গছ পুলি টাবত ৰোই হ'লেও হেৰি কৰোঁ জালাৰ পুলি ৰুও বেঙেনাৰ পুলি ৰুইছোঁ ওলকবি ৰুইছোঁ কিবা ৰুইছো্ঁ এইবিলাক গছ পুলি ৰোৱা মোৰ এটা তাৰ মানে মোৰ সেই আৰু খেলাটো খেলাৰ প্ৰতি মোৰ বহুত নিচা আছে আজিক লৈকেও মই আৰু দৌৰা দৌৰা দৌৰি মই তাৰ মানে কি সদায় মই মৰ্ণিং ওৱাক কৰোঁ আৰু ইভিনিঙতোতো কৰোঁ এইবিলাক খোজকঢ়াতো মোৰ আৰু এটা হেবিট আৰু এইবিলাক মই এটা ৰাণিং কৰি ভাল পাওঁ আৰু ব্যায়াম চিয়াম কৰোঁ আৰু